অসমৰ ব্যৱসায়িকখণ্ডে বিভিন্ন প্ৰযুক্তি আৰু ধাৰাসমূহক ব্যৱহাৰ কৰি নিজৰ বিকাশ ঘটাইছে এই প্ৰযুক্তিসমূহ ব্যৱসায়িক পৰিসৰে অধিক কাৰ্যকাৰিতা উৎপাদন ক্ষমতা আৰু দক্ষতা বৃদ্ধি কৰিবলৈ সহায় কৰিছে তলৰ অসমৰ ব্যৱসায়িক খণ্ডৰ প্ৰযুক্তিয় ধাৰাসমূহ হৈছে যেনে এক নম্বৰ ডিজিটেলাইজেশ্যন আৰু ই কমাৰ্চ ই কমাৰ্চ প্লেটফৰ্ম অসমৰ বিভিন্ন ক্ষুদ্ৰ আৰু মনজাতীয় উদ্যোগে ই কমাৰ্চ প্লেটফৰ্মৰ মাধ্যমে নিজৰ পণ্য বা সেৱা অনলাইন বিক্ৰীৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰিছে এই ধৰণৰ ডিজিটেল ব্যৱস্থাই আগৰ সময়ত পৰিসৰে সীমাবদ্ধ ৰাইজক এনে সুবিধা যোগাইছে যাতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বিশ্বব্যাপী গ্ৰাহকৰ সৈতে সংযুক্ত হ'ব পাৰে উদাহৰণস্বৰূপে অসমৰ হস্তশিল্প উদ্যোগবোৰ আৰু খাদ্য উদ্যোগবোৰ ই কমাৰ্চ আৰু ডিজিটেল মাৰ্কেটিং ব্যৱহাৰ কৰি আগ্ৰহী গ্ৰাহকসকলক ছাৰ্ভিচ প্ৰদান কৰে দুই নম্বৰ হৈছে প্ৰযুক্তিগত উদ্ভাৱন ফিনটেক সমাধান অসমত নতুন প্ৰযুক্তিগত উদ্ভাৱনৰ সহায়ত ফিনটেক বা ডিজিটেল পে'মেণ্ট পদ্ধতিৰ ব্যৱহাৰ বৃদ্ধি পোৱা গৈছে বেংকিং আৰু পে'মেণ্ট ছিষ্টেম ডিজিটাইজ কৰাৰ ফলত ক্ষুদ্ৰ উদ্যোগবোৰ আৰু শস্য ব্যৱসায়ীসকলে সহজে ঋণ আৰু পে'মেণ্টৰ সুবিধা লাভ কৰিছে উদাহৰণস্বৰূপে অসমত নতুন পৰিসৰে কিউ আৰ ক'ড পে'মেণ্ট আৰু মোবাইল বেংকিং ছিষ্টেমৰ মাধ্যমে গ্ৰাহকসকলৰ বাবে সহজ লেনদেন সুবিধা আগবঢ়োৱা হৈছে তিনি নম্বৰ প্ৰযুক্তিগত দক্ষতা আৰু স্কিল ডেভেলপমেণ্ট ডিজিটেল স্কিল আৰু প্ৰশিক্ষণ অসম চৰকাৰে উদ্যোগীসকলৰ বাবে ডিজিটেল আৰু প্ৰযুক্তিগত দক্ষতা বৃদ্ধি কৰাৰ বাবে বিভিন্ন প্ৰশিক্ষণ পৰিসৰ আৰু কৰ্মশালা আয়োজন কৰে ইয়াৰ অন্তত তথ্য প্ৰযুক্তি মাৰ্কেটিং আৰু ডাটা এনালাইষ্টিকৰ ওপৰত প্ৰশিক্ষণ দিয়া হয় এই পদ্ধতিসমূহে ব্যৱসায়িক খণ্ডত উদ্ভাৱন আৰু প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ নতুন পথ প্ৰশস্ত কৰিছে অট'মেশ্যন আৰু ৰূবটিক্স অটোমেশ্যন প্ৰযুক্তি অসমৰ বৃহৎ উদ্যোগসমূহে উৎপাদন গোদাম জাতকৰণ আৰু প্ৰচলিত পৰিসৰে অটোমেশ্যন ব্যৱহাৰ ব্যৱস্থাৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে ই কমাৰ্চ আৰু শিল্পকলা ক্ষেত্ৰত অট'মেশ্যন প্ৰযুক্তিৰ সহায়ত উৎপাদন চেইন সহজ আৰু অধিক কাৰ্যকাৰী হৈছে উৎপাদন ক্ষেত্ৰত ৰূবটিক্স আৰু অটোমেশ্যন ব্যৱহাৰ কৰাটো কাৰ্য ক্ষমতা বৃদ্ধি কৰা এক গুৰুত্বপূৰ্ণ পৰিসৰ ডাটা এনালিষ্টিক আৰু কৃত্ৰিম বুদ্ধিমত্তা ডাটা এনাালাইষ্টিক আৰু কৃত্ৰিম বুদ্ধিমত্তা অসমৰ ব্যৱসায়িক খণ্ডে ডাটা এনালাইষ্টিক আৰু কৃত্ৰিম বুদ্ধিমতাৰ ব্যৱহাৰ কৰি নিজৰ পৰিসৰে উন্নতি সাধন কৰিছে ব্যৱসায়িক সিদ্ধান্ত গ্ৰহণ গ্ৰাহক আচৰণ বুজা আৰু পণ্যৰ চাহিদাৰ পূৰ্বানুমান কৰাত এ আই আৰু ডাটা এনালাইষ্টিক প্ৰযুক্তি ব্যৱহৃত হৈছে উদাহৰণস্বৰূপে খাদ্যৰ যোগান ব্যৱস্থাপনা কৃষি উৎপাদন বৃদ্ধিৰ বাবে এ আই বেষ্ট চিষ্টেমৰ ব্যৱহাৰ হৈছে ইণ্টাৰনেট অ'ফ থিংছ আই অ' টি অসমৰ কিছু কৃষি উদ্যোগত ইণ্টাৰনেট অ'ফ থিংছৰ সহায়ত থাকি আৰু ব্যৱসায়ীসকলে নিজৰ কৃষি পৰিসৰলৈ উন্নত পৰিসৰে যুক্ত হৈছে আই অ' টি ডিভাইছৰ মাধ্যমে জলসিঞ্চন পতাৰ পৰিচালনা আৰু উৎপাদন পৰিমাণ মনিটাৰিং কৰা হয় যাৰ ফলত কৃষিকাজ অধিক সঠিক আৰু কাৰ্যকাৰী হয় গ্ৰীণ প্ৰযুক্তি আৰু

ষ্টেইনেবল উদ্যোগ অসমৰ বহু উদ্যোগে চাষ্টেইনেবল আৰু বা পৰিৱেশ অনুকূল প্ৰযুক্তি ব্যৱহাৰ কৰি উদ্যোগীবোৰৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কমাইছে উদাহৰণস্বৰূপে গ্ৰীণ শক্তি বায়' ডিজেল আৰু বায়' এনাৰ্জি ব্যৱহাৰ কৰি নিৰ্বাচিত উদ্যোগবোৰ পৰিৱেশৰ ওপৰত কম প্ৰভাৱ পৰাৰ চেষ্টা কৰিছে এই সকলো প্ৰযুক্তি আৰু ধাৰাসমূহ ব্যৱহাৰ কৰি অসমৰ ব্যৱসায়িক খণ্ডে উন্নতিৰ নতুন দিশ খুলি থৈছে আৰু দেশীয় আন্তৰ্জাতিক বজাৰত নিজৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে